গাঁৱৰ পৰিৱেশ স্বাস্থ্যৰ বাবে চহৰৰ পৰিৱেশতকৈ ভাল কিয়নো গাঁৱত গছ গছনিৰে ভৰি থাকে গতিকে আমি স্বাস্থ্যৰ বাবে যিখিনি আমাক লাগতিয়াল অক্সিজেন সেই অক্সিজেনখিনি আমি গছ গছনিৰপৰা পাওঁ কিয়নো গছে যেতিয়া আহাৰ তৈয়াৰ কৰে তেতিয়া কাৰ্বন ডাই অক্সাইডখিনি গ্ৰহণ কৰিয়ে অক্সিজেনসমূহ এৰি দিয়ে আৰু সেই অক্সিজেনখিনি যেতিয়া মানুহে সেৱন কৰে তেতিয়া মানুহৰ বিশুদ্ধ অক্সিজেনে মানুহক স্বাস্থ্যটো ভাল ৰখাত সহায় কৰে দুই নম্বৰতে হ'ল কি গাঁৱত চহৰৰ নিচিনা মুকলি চহৰতকৈ মুকলি পৰিৱেশ বেছি আছে আৰু গাঁৱত পথাৰ খাল নৰ্দমা এইবিলাক থকাৰ বাবে গাঁৱত আমাৰ যিখিনি বৰষুণৰ পানী বা যিখিনি অলাগতীয়াল আৱৰ্জনা সেই আৱৰ্জনাসমূহ ওলাই যাবলৈ সুবিধা আছে আৰু নগৰত সেইসমূহ বন্দী হৈ থাকে ফলস্বৰূপে গাঁৱত এটা সুস্বাস্থ্যকৰ পৰিৱেশ পোৱা যায় আৰু নগৰত সেই পৰিৱেশসমূহ পোৱা নাযায় তাৰোপৰি গাঁওবিলাকত যিখিনি শস্য উৎপাদন হয় যেনেকৈ শাক পাচলি সেই শাক পাচলিসমূহ ঔষধ প্ৰয়োগ নকৰাৰ ফলত আৰু এটা বীজাণুমুক্ত পাচলি হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু সেইখিনি মানুহে খাদ্যহিচাপে গ্ৰহণ কৰাৰ বাবে গাঁৱৰ মানুহৰ স্বাস্থ্য চহৰৰ মানুহৰ স্বাস্থ্যতকৈ বহুত উন্নত হৈ থাকে